হেল্ল' অঁ নমস্কাৰ বাইদেউ অঁ মই যে হেৰি পূজা হাজৰিকা সিঙে কৈছিলোঁ অঁ মই অঁ মই যে আপোনাৰ নাম্বাৰটোৰ সেই লগৰ এজনীৰপৰা লৈছিলোঁ অঁ মই যে সেই নামফাকে যাবলৈ ওলাইছোঁ মানে কোনফালে বাৰু অলপ বুজাই দিব পাৰিব নেকি

অঁ হয়

অঁ অঁ অঁ অঁ হয় হয় মই আমি মানে কালি মানে যাম বুলি ভাবিছোঁ অঁ এতিয়া মানে সেই কথাখিনি জানিবলৈ মই ফোন কৰিছিলোঁ বাৰু আপোনালৈ

মানুহ যে আমি টোটেল বিছগৰাকী হৈছোঁ বাছ এখন লৈছোঁ

এনেই ৰাস্তাবিলাকতো ভালেই নে ৰাস্তাবিলাক এনেই ভালেই ন

অঁ অঁ অঁ তাকেই আমি বিছগৰাকীমান যাম বুলি ওলাইছিলোঁ তাকে হেৰি আপোনাৰ লগৰজনীৰপৰা নাম্বাৰটো লৈছিলোঁ আকৌ

হ'ব নহ'লে অঁ অঁ অঁ অঁ অঁ তাকে মানে হোটেল বুক কৰি দুটা বুক কৰিম বুলি ভাবিছোঁ এনেই কিমানমান পৰিব বাৰু তাত

অঁ অঁ অঁ অঁ অঁ হয় হয় অঁ অঁ হয় হয় তাকে সেইখিনি জানিবলৈকে ফোন কৰিছিলোঁ হ'ব নহ'লে ধন্যবাদ দেই অঁ অঁ নহ'লে ফোন এটা কৰি মেলি গাড়ী এখন আমি বুকিং কৰিছিলোঁ এখন নহ'লে কেনঞ্চেল কৰি দিম তাৰপৰাই অঁ

হয় হয় অঁ অঁ তাকে মানে একো অসুবিধা নহয়তো অঁ

অঁ তাকে এতিয়া হেৰি ফুৰিবলৈ যে মই এতিয়ালৈকে যোৱা নাই অৱশ্যে সেই তালৈ যাম বুলি ভাবিছোঁ তাৰমানে সেই কথাখিনি জনা জানি ল'ম বুলি ভাবিলোঁ আকৌ

হ'ব নহ'লে ধন্যবাদ ধন্যবাদ